হেল্ল' হয় হয় হয় হয় হয় হয় কওকচোন কোনে ক'লে আপুনি

হয় আমাৰ ইয়াততো আপুনি সকলো ধৰণৰ কিতাপেই পাব আপুনি ফিক্সনেল পাব ন'ন ফিক্সনেল পাব আৰু ইয়াৰ উপৰিও আপুনি কম্পিটিটিভ একজামৰ কাৰণে দিব পৰাকৈ কিতাপ পাব আৰু আপুনি ষ্টুডেণ্টছৰ কাৰণে ধৰক কলেজ লেভেলৰ বা স্কুল লেভেলৰ সকলো ধৰণৰ কিতাপে আপুনী ইয়াত পাব আপুনি কেনেধৰণৰ কিতাপ বিচাৰিছে সেইটো কওক হয় হয় চিয়'ৰ চিয়'ৰ চিয়'ৰ পোৱা যাব আপুনি আপুনি ফিজিক্স কেমেষ্ট্ৰি মেটছ বা বায়'লজি আপুনি যিয়েই নিবিচাৰক লাগে আপুনি সকলো ধৰণৰ কিতাপে আপুনি ইয়াত পাব হয় হয় হয় হয় চিয়'ৰ চিয়'ৰ আপুনি এড্ৰেছটো দি দিব আমি বাই পোষ্ট বা আমি কোৰিয়াৰ ছাৰ্ভিচত আপ আপোনাক আপোনাৰ ওচৰত পোৱাকৈ আমি কিতাপখিনি সুন্দৰ ৰূপত আমি পঠাই দিব পাৰিম আপুনি আপোনাৰ এড্ৰেছটো দি দিব আৰু আপুনি খালী এটা ছ'ৰি টু ছে' আপুনি খালী তাৰ কাৰণে এটা কষ্ট দিব লাগিব যিহেতু আমি কোৰিয়াৰ কৰিম আমি কিতাপৰ সেইটোতো ওৱেট অনুসৰি হয় গতিকে আপুনি দিব পঠাব আপুনি কি কি লাগে ক'ব আমি লিষ্টখন দিব আমি সেই অনুসৰি যিটো বিল হয় আপোনাক সম্পূৰ্ণৰূপে সেইটোৰ লগতে এড কৰি দিম হয় আমি সাধাৰণতে যেতিয়া আমাৰ টেক্সবুক লোৱা হয় আমি টেন পাৰ্চেণ্ট ডিছকাউণ্টে কৰা হয় দিওঁ যদিহে কিতাপখিনি সৰহ হয় যে আপুনি যদি বেছিকৈ লৈছে তেনেহ'লে আমি তাৰ লগত কিবা এটা এড কৰিবলৈ চেষ্টা কৰোঁ আপুনি সেইকাৰণেতো আপুনি কিমানখিনি কিতাপ আপোনাক প্ৰয়োজন হয় আপুনি ক'ব সেই অনুসৰি আমি কিমান পাৰ্চেণ্ট ডিছাকাউণ্ট দিব পাৰো টেনৰ পৰা আমি ফিফটিন পাৰ্চেণ্টৰ ভিতৰত আমি ডিছকাউণ্টটো আপোনাৰ তাত কৰিব পাৰো হয় হয় ঠিক আছে ঠিক আছে ধান্যবাদ আপুনি আমালৈ ফোন কৰাৰ বাবে